পোনপ্ৰথমে উন্নয়নৰ আৰু বৃদ্ধিৰ ক্ষেত্ৰত শোণিতপুৰ জিলাখনিৰ সন্মুখীন হোৱা মূল সমস্যাসমূহ হৈছে তাৰে ভিতৰত যান বাহন জঁট বহুত লগা হৈছে আৰু আজিকালিতো এনেকুৱা হৈছে যে ৰাস্তা পাৰ হ'বই নোৱাৰি সচৰাচৰ লোকসকলে এইখন এখন গুৱাহাটী নগৰ হিচাপেই পৰিচালিত হ'ব চাগে পিছলৈ আৰু সুবিধাসমূহতো বহুত ভালেই সুবিধা ওচৰতেই এতিয়া মলকেইখন হৈছে নতুন নতুন দোকান বহিছে ৰেষ্টুৰেণ্ট বহিছে আৰু আগতকৈও বহুত ডেভেলপ হৈছে আমাৰ তেজপুৰখন শোণিতপুৰখন এখ এনেকুৱা এখন ক'বলৈ গ'লে ঠাই হয় য'ত মানুহে আহিব বিচাৰে ইয়াত থাকিব বিচাৰে কাৰণ ইয়াতে সকলো সুবিধাই পায় হস্পিটেল মানে চিকিৎসালয়ৰ পৰা আদি কৰি খোৱালৈকে সকলোখিনিয়ে পায় আৰু ৰাজনৈতিকভাৱে চাবলৈ হ'লে ইয়াতে ৰাজনৈতিকভাৱেও আমাৰ শোণিতপুৰখন বহুত সবলশালী মানে শক্তিশালী ক'বলৈ গ'লে আৰু পৰিৱেশজনিতৰ ফালৰ পৰা চালেও পৰিৱেশৰ ফালৰ পৰা এক নম্বৰতে আছে ক'বলৈ গ'লে পৰিপাটি পৰিৱেশ ধুনীয়া শান্তিৰ পৰিৱেশ আৰু অৰ্থনৈতিকভাৱে বিৰাতে চহকী কৰি আছে আৰু সামাজিকভাৱে মানুহখিনি খুবেই ভাল সমজুৱা মানুহ হয় ইয়াতে হিন্দু মুছলিম সকলো ধৰণৰ নেপালী বেংগলী মানে সকলো ধৰণৰ মানুহেই মিলিজুলি থাকে ক'তো একো একো নহয় বেয়া আৰু উন্নত কৰিব পৰা বস্তুবোৰ এতিয়ালেকে মই ভাবোঁ যে অভাৰব্ৰিজ এখন এখন হওক ইয়াতেই সৰু সৰু মানুহখিনিৰ কাৰণেও অলপ সুবিধা মূলক কাম কিছুমান ওলাই যাব এতিয়া বাৰু ওলাইছেই আৰু নদীৰ কিনাৰত থকা মানুহখিনিৰ ঘৰখিনি ভাল হওক তাৰ বাবেই মই মই ৰিকুৱেষ্ট কৰিব বিচাৰোঁ অনুৰোধ কৰিব বিচাৰোঁ যে নদীৰ কাণৰ মানুহখিনিৰ কাৰণে ঘৰবোৰ বনাই দিয়া হ'লে ভাল আছিলে কাৰণ তেওঁলোক বহুত কষ্টত থাকে